গছ ৰুবলৈ মই সাৰুৱা মাটি ব্যৱহাৰ কৰোঁ আৰু গছবোৰত মই গোবৰ সাৰ ব্যৱহাৰ কৰোঁ যাতে গছবোৰ ভাল হয় আৰু মানে মাটিটো মই এসপ্তাহৰ মূৰে মূৰে বা এমাহৰ মূৰে মূৰে সলাই দি থাকোঁ কাৰণ মাটিটো যদি আমি সলাই নিদিওঁ তেতিয়াহ'লে একেখিনি মাটি থাকিলে গছবোৰ মানে বাঢ়িব নোৱাৰে বাঢ়ি নাবাঢ়ে গছবোৰ সেইকাৰণে মাটিবোৰ সলাই দিওঁ আৰু মই গছবোৰত সাৰ হিচাপে গোবৰ সাৰ দিওঁ তাত গছবোৰত মাটিৰ লগত একেলগে সানি কিনে গোবৰ দি থৈ দিওঁ দিলে যেতিয়া গছবোৰ বঢ়াত সুবিধা হয় আৰু মই পানী দিওঁ সদায় পানী দি থাকোঁ গছবোৰত যাতে গছবোৰ লহ পহকৈ বাঢ়ি আহে বাঢ়িব পাৰে সিহঁতে আৰু মানে কিছুমান পাচলিৰ বাকলিও যিবোৰ আছে সেইবোৰো মই গছত গছবোৰৰ তলত থৈ দিওঁ যাতে সেইবোৰৰ পৰাও কিছুমান সাৰ পোৱা যায় সাৰ পাই কিনে গছবোৰ যাতে বাঢ়ি থাকে তেনেকৈ মই গছবোৰ মানে গছবোৰত সাৰ ব্যৱহাৰ কৰোঁ